মই মোৰ পৰিয়ালৰ বাবে কিছুমান স্বাস্থ্যকৰ খাদ্য ৰান্ধি দিওঁ যেনে আদা দিয়া চাহ তাৰপিছত মাজে মাজে তেজপাতো দিওঁ চাহত তাৰপাছত আৰু মানিমুনিৰ আঞ্জা ভাতৰ লগত খাবলৈ মানিমুনি পিচি ৰস উলিয়াই তেনেকৈ ৰস পগাই মাছত দি এইবোৰ খাই ভাল লাগে এইটো পুষ্টিকৰো হয় তাৰপিছত ভেবেলী লতা তাৰে পাতবিলাকো বৰ ভাল পেটৰ কাৰণে এই ভেদাইলতা ভেদাইলতা বুলিও কয় ভেদাইলতাৰ পাত চিঙি আনি এনেকৈ পিচি ৰস উলিয়াই এনেকৈ আলুৰ লগত জোল বনাইও দিওঁ সেইটো খাই পেটৰ কাৰণে বৰ ভাল তাৰপিছত নৰসিংহ পাত আছে নৰসিংহ পাতো এনেকৈ ভাতৰ লগতে খাবলৈ ভাল এইবিলাক যেনেকৈ তাতে মাছ মাছ দি বনাই দিলেও ভাল নহ'লে আলু দিও সেনেকৈ বনাই দিওঁ তাৰপিছত সেয়া বাৰীত মানে কিছুমান শাক পাচলি গজে যেনেকৈ মাটিকাঁদুৰি পিৰালি পালেং কিছুমান এনেকৈ এই শাক পাচলি বুটলি আনিও এনেকৈ বনাই দিওঁ তাৰপিছত আ আকৌ অমিতাৰ বাৰীতেই অমিতা থাকেই আৰু নহ'লেও বজাৰৰ পৰা আনি অমিতা এনেকৈ আমাৰ অসমীয়া মানুহৰ খাৰটো বৰ ভাল পাই আৰু এনেই খাৰটো খাবলৈ খালে মাজে মাজে খাব লাগে পেটৰ কাৰণেও ভাল কোষ্ঠকাঠিন্যতাও সেই হয় ভাল হয় গতিকে অমিতাৰ তাতে মুগদাল দি মুগদাইল অমিতাই তাতে খাৰ অকণমান পেলাই দিব লাগে আৰু নহৰু পাঁচ ফোৰণ দি তেল মাৰিব লাগে এ বৰ ভাল হয় খাবলৈ ভাল হয় আৰু উপকাৰীও হয় যেনে আকৌ মধুৰি পাতৰ পেটৰ কেতিয়াবা অসুখ বিসুখ হ'লে মধুৰি পাত মধুৰিৰ আগ চিঙি আনি তেনেকৈও আমি ৰস ৰ এই পানীত বইল কৰি পানীখিনি এনেকৈও খোৱা হয় চাহৰ নিচিনাকৈ এইটো বৰ ভাল এনেকৈ কিছুমান এনেকৈ কিছুমান স্বাস্থ্যকৰ খাদ্য দিয়া হয় মানুহক